আমাৰ অঞ্চলত বিশেষকৈ প্ৰধান খেতি হিচাপে ধান খেতি কৰা হয় যিহেতু আমাৰ গাঁৱে ভূঞে পথাৰৰ সংখ্যা বেছি হয় আৰু আমাৰ অসমীয়া মানুহৰ বিশেষকৈ ভাতটো আমি প্ৰধান খাদ্য হিচাপে যিহেতু ব্যৱহাৰ কৰোঁ সেয়েহে আমি ধানৰ খেতিটো আমি বে বেছিকৈ কৰোঁ সেয়েহে আমি এই ধানৰ খেতিতে ভাল ফল লাভ কৰোঁ আমি ধানৰ খেতিৰ পৰা গোটেই বছৰটো আমাৰ খাবলৈয়ো হয় আৰু আমি বেচি দুই এটকা পাওঁ গতিকে আমাৰ এই অঞ্চলত বা আমাৰ অসমত আটাইতকৈ ভাল খেতি বুলি ক'লে মই ধান খেতি বুলিয়েই ক'ম